বৰ্তমান মাছ লোকেল মাছৰ চাহিদাটো বেছি ধৰি লওক যিবিলাক মানে এই কাৱৈ এই মানে মাগুৰ বুলি কওঁ শিঙি তাৰপিছত চেনাৰ এইবিলাক যিবিলাক লোকেল মাছ আমাৰ ইয়াত বিলত পোৱা যায় সেইবিলাক মাছতো বহুত দামত বিক্ৰী হয় প্ৰায় সাধাৰণ মানুহে কিনি খোৱাতো জটিলেই এইবিলাক মাছ প্ৰায় আঠশ হাজাৰ এনেকুৱা বিক্ৰী হয় মাগুৰ মাছ কৱৈ মাছ ছয়শ টকা মানে বহুত দাম আৰু মাছৰ য'ত নেকি আপোনাৰ এই খলিহনা মাছৰ দামো মানে দুইশ টকা কিলো হৈ যায় সময়ত মানে নিচলা মাছ যিটো বৰ প্ৰিয় নিচলা মাছ মানুহৰ কিন্তু সেই মাছটোৰো বহুত দাম সময়ত এতিয়া প্ৰায় আঠশ হাজাৰ টকালৈকে বিক্ৰী হৈ আছে সেইবিলাক মাছে তে এনেকুৱা কিছুমান মাছ তাৰমানে মানুহে দামৰ কাৰণে খাবও নোৱাৰা হৈছে মানে এইটো চাহিদাটো বেছি হোৱাৰ কাৰণে বাহিৰত গুছি যায় মাছটো মানে মাৰ্কেটটো পায় আৰু সেইবিলাক মাছ গাঁওত সাধাৰণ মানুহে যিখিনি মাৰিয়ে খায় আৰু খাল বিলত পায় যিহেতু কিছু মাৰি খায় সেইটো মাছৰ মানে চাহিদাটো এইবিলাক মাছৰ বেছি হৈ গৈছে কিন্তু সেইবিলাক মাছ বিশেষকৈ কম পায় আগৰ দৰে মাৰিবও নোৱাৰে মানে মানে আহল বহলকৈ বিল নাই খাল বিল বিলাক নোহোৱাই হৈছে প্ৰায় তথাপিতো ফিছাৰি যিটো পুখুৰী মানে যথেষ্ট হৈছে পুখুৰীৰ মাছবিলাকটো আৰু মানে এইটো আৰু ব্যৱসায় লাইনত ৰাখে মানে ধৰি লওক আজি বহাগ মাহত পণা পেলালে তাৰপাছত ধৰি লওক পুহ মাঘ মাহ বিক্ৰী কৰি দিয়ে দিলে ধৰি লওক এক কে জিৰ ওপৰৰ মাছটো ধৰি লওক দুশ টকাৰ ওপৰত থাকে দুই কে জি চাৰি কে জি পাঁচ কে জি হ'লে সেইটো আৰু মানে দামটো বেছি বেছি হৈ যায় এই যোৱা উৰুকাতে ধৰি লওক আমাৰ ইয়াত আঠশ টকালৈকে বিক্ৰী হৈছে ৰৌ মাছে বিক্ৰী হৈছে সেনেকুৱা তাৰমানে যিবিলাক ডাঙৰ মাছ পুখুৰীৰ হ'লেও সেইবিলাকৰ দামটো বেছি চাহিদাটো বেছি হয় আৰু এনে ধৰি লওক পুখুৰীৰ মাছটো ছিজিনত মানে মাৰে মানুহে ছিজিনত মাৰাৰ কাৰণে সেই মাছটো বেছিকৈ উঠায় আৰু উঠাই একেলগে বিক্ৰী কৰি দিয়ে দি দামটো কাটাত নিৰ্ধাৰণ কৰা হয় যে এক কে জি ৰ ওপৰৰ মাছটো ধৰি লওক দুশ টকা কাটি দিলে বা চাৰি কে জি পাঁচ কে জি হ'লে ইয়াৰ দামটো আৰু বেছি হৈ যাব ছয় সাতশ টকা হৈ যাব এনেকুৱাই আৰু দামবিলাক কাটাৰ ওপৰতে নিৰ্ভৰ কৰে আজিকালি কাটাত এটা মানে নিৰ্ধাৰণ কৰাৰ এটা সেই থাকে আৰু মাছৰ আৰু লোকেল মাছখিনিটো প্ৰায় মানুহে খাল বিল সিঁচিলেই পায় পাই ধৰি লওক বজাৰত বিক্ৰী কৰে এটা লিমিটেড দাম থাকে আৰু ধৰি লওক মানে আমি ইয়াত এতিয়া বৰ্তমান চেনাৰ মাছ চাৰিশ টকা ছয়শ টকা মানে কে জি ৰ ওপৰৰ হ'লে অলপ ডাঙৰ হয় দাম বেছি হৈ যায় কাৱৈ মাছ পোৱা ষাঠী টকা এশ টকালৈকে হয় ডাঙৰ হ'লে এই আৰু মাছটো তাৰমানে আজিকালি যিটো দেখাই নাপায় মাছ সেনেকুৱা হৈছে মাগুৰ মাছ ধৰি লওক খাল বিলত সিঁচিলেহে পাব সেইটো ছিজিনত এইয়াই ছিজিন আহিছে এই ধৰি লওক মাঘ ফাগুন মাহ পানী শুকাই যায় এইবিলাক মাছ মাৰিলে তাৰমানে দামটো বেছি পায় আৰু সাধাৰণ মানুহে কিনি খোৱাটো জটিল হয় দামটো বেছি এনে মাগুৰ মাছ আঠশ টকা হাজাৰ টকা শিঙি মাছ আঠশ হাজাৰ টকা মানে খোৱাটো জটিল সাধাৰণ মানুহৰ কাৰণে অঁ আৰু মাছ ধৰি লওক যিবিলাক মানে নদীৰ মাছ নদীত কৰা মাছটোতো কমহে আজিকালি নদীৰ মাছবিলাক ডাঙৰ ডাঙৰ হয় সেই নদীৰ মাছটো আৰু দাম বেছি আৰু মানে দহ কিলো পোন্ধৰ কিলো হ'লে মাছৰ দামটো বহুত বেছি হৈ যায় হাজাৰ বাৰশ টকালৈকে বিক্ৰী হয় মাছৰ দাম আৰু মাছবিলাক এতিয়া পুখুৰীৰে বেছিভাগ পুখুৰীৰ মাছটো তাৰমানে ৰাইজে খাই আছে কম দামেই এইটো পুখুৰীৰ মাছটো মুটামুটি ধৰি লওক কে জি ৰ তলৰবিলাকটো বহু কম দামেই যায় ডেৰশ দুইশ টকা কিলো কে জি ৰ ওপৰৰবিলাক দাম বেছি প্ৰায় মানুহে আজিকালি পুখুৰীৰ মাছে খাব লগা হয় লোকেল মাছটো নাপায় লোকেল মাছৰ চাহিদাটো বেছি থাকে